মই বিশেষকৈ বন্ধু বন্ধু বা বন্ধু বুলি নহয় বন্ধুও গৈছিলে লগত লগত পৰিয়ালো গৈছিলে মই গৈছিলোঁ আপোনাৰ ভ্ৰমণ কৰিবলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বিশেষকৈ বৰদোৱাৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী সেই জেগাটোলৈ গৈছিলোঁ তাত আপোনাৰ দেখিবলৈ পাইছিলোঁ আপোনাৰ অভিজ্ঞতা বুলি ক'বলৈ গ'লে বিশেষকৈ বিশেষকৈ সোমাই গৈ দেখিবলৈ পাইছিলোঁ বিশেষকৈ আপোনাৰ ডাঙৰ পুখুৰী এটা দেখিছিলোঁ পিখাৰে পুখুৰী বুলি কয় ক'বনে ফিছাৰী ক'ব নাজানো বিশেষকে প্ৰায় আপোনাৰ পুখুৰীটো আপোনাৰ চল্লিছৰ পৰা পঞ্চাছ বিঘামান হ'ব তাত আপোনাৰ আটাইতকৈ বেছিকৈ দেখিবলৈ পাইছিলোঁ তাত মাছখিনি দেখিবলৈ পাইছিলোঁ মাছ আপোনাৰ ইমানেই ডাঙৰ মাছ আছে হয়তো ক'ব ভাষাৰে আপোনাক বুজাব পৰা নাই যথেষ্ট মাছ আছে আৰু ডাঙৰ ডাঙৰ মাছ আছে তাত আৰু তাৰ পাছত দেখিবলৈ পালোঁ আপোনাৰ ভিতৰলে সোমাই গ'লোঁ সোমাই যোৱাৰ পাছত দেখিলোঁ তাত বিশেষকৈ আপোনাৰ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে তাত গুণানুকীৰ্তন চলি থাকে নাম চলি থাকে তাৰপিছত তাত গৈ আমি সোমালোগৈ সেৱা কৰিলোঁ সেৱা কৰি পেলাই সোমোৱাৰ পাছত আমাক তাত বহিবলৈ দিলে ধুনীয়াকৈ তাত ভকতসকলে ধুনীয়াকৈ আদৰ সাদৰ কৰিছে আদৰ সাদৰ কৰি মাতিনি আমাক বহিবলৈ দিলে ঢৰা পাৰি দিলে তাৰপিছত তাত আপোনাৰ বহা পাছত আপোনাৰ যেতিয়া আপোনাৰ নাম শেষ হৈছে নাম শেষ হোৱা পাছত আপোনাৰ তাত আমাক প্ৰসাদ গ্ৰহণ কৰিবলৈ দিলে প্ৰসাদ গ্ৰহণ কৰাৰ পাছত আমি যেতিয়া প্ৰসাদ গ্ৰহণ কৰি শেষ হোৱাৰ পাছত আমি তাৰপৰা ওলাই আহিলোঁ ওলাই আহি পেলাই দেখিবলৈ পালোঁ এজোপা শিলিখা গছ যিজোপা শিলিখা গছত মহাপুৰুষ শংকৰদেৱে তাত তাত বহি পেলাই বন্ধু বান্ধৱসকলৰ লগত ধৰ্মৰ আলোচনা কৰিছিলে বুলি শুনিবলে পাইছিলোঁ তাত বিশেষকৈ তাত দেখিছোঁ তাত এজন বিশেষকৈ এজন ভকতক লগ পাইছিলোঁ তেখেতৰ মুখেদিহে শুনিবলৈ পাইছিলোঁ আৰু সেই ভকতজনে আমাক এজেগালৈ লৈ গ'ল যিটুকুৰা জেগাত আপোনাৰ গৈ দেখিলোগৈ নামঘৰ এভাগৰ ভিতৰত তাত আপোনাৰ মহাপুৰুষ শংকৰদেৱৰ পদচিহ্ন বুলি কৈছিলে আপোনাৰ শিল এটাত আপোনাৰ সেই গুৰুজনাৰ পদচিহ্নটো দেখুৱাইছিলে আমাক কিন্তু কিমানখিনি সত্য আমি বিশেষকৈ নাজানো কিন্তু দেখিবলৈ পাইছিলোঁ বাৰু তাত আৰু তাত দেখিবলৈ পাইছিলোঁ মহাপুৰুষ শংকৰদেৱৰ স্নান কৰা এটা ঘৰ দেখিবলৈ পাইছিলোঁ আৰু এটা কুঁৱা দেখিবলৈ পাইছিলোঁ যিহেতু মহাপুৰুষ শংকৰদেৱে তাতে স্নান কৰিছিলে বুলি কৈছে আৰু তাত মানে আপোনাৰ যিখিনি বিশেষকৈ তালে গৈ পেলাই মনটো সঁচাকৈ পৱিত্ৰ অনুভৱ হৈছিলে বিশেষকৈ এনিটাইম তাত আপোনাৰ ধৰ্ম ধৰ্মৰ কথাই আলোচনা হয় চাৰিওফালে নাম কীৰ্তন হৈ থকা দেখিবলৈ পোৱা গৈছে তাত অকল বিশেষকৈ এভাগ নামঘৰ বুলিয়ে ক'ব নোৱাৰি কেভাগা কেইবাভাগো নামঘৰ দেখিবলৈ পোৱা গৈছিলে প্ৰত্যেকভাগ নামঘৰতে নাম কীৰ্তন চলি থকাই দেখিবলৈ পাইছিলোঁ সেয়েহে আমি তালৈ গৈ পেলাই বহুতো অভিজ্ঞতা পালোঁ বুলি ক'ব লাগিব আৰু বিশেষকৈ আমি তালৈ গৈছিলোঁ আপোনাৰ

গোলাঘাটৰ পৰা গৈছিলোঁ গোলাঘাটৰ পৰা যাওঁতে যথেষ্টখিনি সময় লগা হৈছিলে প্ৰায় ছয় সাত ঘণ্টা সময় লাগিছিলে তাৰপাছত যোৱা সময়তো আমাৰ বহুতখিনি অভিজ্ঞতা হ'ল বহুতখিনি দেখিবলৈ পালোঁ ৰাস্তাৰ পৰা আদি কৰি ৰাস্তাখিনি নতুন জেগা দেখিবলৈ পালোঁ আৰু বিশেষকৈ আমি তালৈ যোৱাৰ পাছত বিশেষকৈ ইমান দূৰ ভ্ৰমণ কৰাৰ পাছত আমাৰ

কি বুলি কয়